হয় মই মোৰ ফটোসমূহ ছ'চিয়েল মিডিয়াত মাজে সময়ে আপলোড কৰোঁ পোষ্ট কৰোঁ কাৰণ সেইটো হ সেই ফটোকপিয়ে কি কৰে মোৰ এই বৰ্তমান সময়টোৰ বৰ্তমান সময়ৰ লগত মই কি কি কামত জড়িত হৈ আছোঁ কোন সময়ত গৈছোঁ সেইসমূহ বৰ্ণনা কৰে আৰু ভৱিষ্যতে মই সেই ফটোকপি চাই যিহেতু মই জানিব পাৰিম যে মই সেই সময়ত কি কৰিছিলোঁ ক'ত গৈছিলোঁ গতিকে মানে যিহেতু সেই ফ ফটোকপি ফে'চবুকত বা অন্যান্য প্লেটফৰ্মত ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আপলোড কৰাৰ লগে লগে বা প'ষ্ট কৰাৰ লগে লগে যিহেতু এবছৰৰ মূৰত আপোনাৰ ওৱান ইয়েৰ এবছৰ হ'ল বুলি কিছুমান ৰিমাইণ্ডাৰ ওলায় মানে সেই ৰিমাইণ্ডাৰবিলাকে মোক সেই সময়ৰ সেই সময়ৰ মোৰ কামটো বা সেই সময়ৰ যিটো বিষয় ওপৰত মই য'ত গৈ মই ফটো মাৰিছিলোঁ ফটো তুলিছিলো দিশৰ ওপৰত সেইসমূহো মোক মনত পেলোৱাত সহায় কৰে লগতে সেইসমূহৰ স্মৃতি ৰোমন্থন কৰাত সহায় কৰে সেইকাৰণে মই ফটোত পোষ্ট কৰোঁ ভৱিষ্যতৰ কাৰণে সংৰক্ষণ কৰি ৰখা ৰাখিবলৈকে মই মোৰ ফটোসমূহ ছ'চিয়েল মিডিয়াত পোষ্ট কৰোঁ আৰু ইয়াৰ উপৰিও কিছুমান ফটো ছ'চিয়েল মিডিয়াত পোষ্ট কৰোঁ কোনো অন্যান্য ব্যক্তিক কিছুমান দিশৰ ওপৰত

কি কয় সজাগ কৰিবৰ কাৰণেও কিছুমান পোষ্ট মই মাজে সময় কৰোঁ সেইটো মই মোৰ ব্যক্তিগত এটা নিচা হিচাপে মই কৰোঁ বুলি ক'ব লাগিব